হয় মোৰ নাম প্ৰণৱ বৰা মোৰ ঘৰ বিশ্বনাথ চাৰিআলিত মই যোৱা এক মাহমানৰ আগতে বিশ্বনাথ চাৰিআলিৰে এখন মোবাইল ষ্ট'ৰ নামেৰে দোকান এখনৰ পৰা এটা মোবাইল কিনিছিলোঁ মোবাইলটো বৰ মই লৰালৰিকৈ কিনিবলগীয়া হ'ল মোবাইলটোৰ পৰা মই যি ভাল ফলাফল আশা কৰিছিলোঁ তাৰ সম্পূৰ্ণ ওলোটা হ'ল মোবাইলটোৱে ভাল ফলাফল দিব নোৱাৰিলে মোবাইলটোৰ যি বেটেৰি বেটেৰি পিক আপ একেবাৰে বেয়া লগতে বেটেৰিটো অলপ ফুলা লগতে মোবাইলটোৰ লগত অহা যিডাল চাৰ্জাৰ সেই চাৰ্জাৰৰ কেবোলডাল অলপ ছিঙা মোবাইলটোৱে সেই চাৰ্জাৰডালৰ সহায়ত ভালকৈ চাৰ্জ ল'ব নোৱাৰে লগতে কেমেৰা কোৱালিটী একেবাৰে বেয়া কে সেই কেমেৰাত মৰা ফটোখিনি ধোঁৱা কোৱা লগতে ফাটে আৰু মোবাইলটোৱে দিনক দিনে নেটৱৰ্ক কমকৈ টানিবলৈ লৈছে ভালকৈ নেটৱৰ্ক দিব নোৱাৰে তাৰ বাবে মই বহুত বিপদত পৰিছোঁ লগতে মোবাইলটোৰ মূল সমস্যাটো হৈছে এক মাহৰ পিছতেই মোবাইলটোৱে হেঙাবলৈ আৰম্ভ কৰিছে আৰু ডিছপ্লেখন ফাটিছে